আমি পিকনিক খাবলৈ ওলালোঁ বাছ এখন ভাড়া কৰিলোঁ ভাড়া কৰি কেইগৰাকীমান গৈ আছিলোঁ গৈ আছিলোঁ গৈ থকা অলপ দূৰ মানে বাটতে গাড়ীখনৰ চকাটো ফুটিল ফুটিলতে ওচৰতে দোকান আছে আৰু মানে জেগাডোখৰ এনে ইফালে সিফালে চালোঁ ঘূৰি পকি চাই জেগাডোখৰ অলপ ভালেই সুবিধাই দেখিলোঁ তেতিয়া আমি মানে সেই জেগাডখৰতে আমি পিকনিক মানে বনাই সিজাই পকাই আমি সেয়াতে আমাৰ খোৱা হ'ল খাই বৈ উঠাৰ পাছত আমাৰ সময় গধূলি হৈ আহিছে গধূলি হৈ অহাৰ পাছত মানে আমাৰ ঘৰলৈ আহিবলৈ হৈছে তাৰ পাছতে আমাৰ ওচৰতে ইফালে সিফালে ওচৰৰ জেগাবিলাক চালোঁ ফুৰিলোঁ চাকিলো ফুৰি চাকি চাই আৰু গাড়ীখন মানে চকাটো দোকানৰ পৰা ড্ৰাইভাৰজনে ভাল কৰি আনিলে আনি অনাৰ পাছত গাড়ীখন বাছখনত চকাটো লগালে লগালতে গাড়ীখন বাছখন মানে ভাল হ'ল ভাল হোৱাৰ পাছত আমি গাড়ীখন মানে আমি ঘৰলৈ উভটি আহিলোঁ